নগৰৰ তুলনাত মোৰ আমাৰ অঞ্চলৰ স্বাস্থ্য সেৱাৰ মান বৰ সুবিধাজনক নহয় কিয়নো মোৰ ঘৰটো তাৰমানে আমাৰ ওচৰতে আছো কাৰণে মই ফতককৈ পাওগৈ যেনিবা মোৰ মেডিকেলখন কিন্তু মোৰ পৰা আঁতৰত যিখিনি মানুহ আছে তেখেতসকলৰ কাৰণে অলপ অসুবিধা হয় কাৰণ কেলৈ গাড়ী মটৰৰ কথা আছে আজিকালি এয়া বাৰিষাৰ বতৰ ফতককৈ আহোঁ বুলিও আহিব নোৱাৰে এই বৰষুণৰ কথা আছে সেইকাৰণে মই তাৰমানে সুবিধাজনক নহয় বুলি কৈছোঁ আৰু চহৰলৈ উন্নত স্বাস্থ্য সেৱা লাভ কৰিবলৈ যোৱাতো মই পচন্দ কৰোঁ কিয়নো গোটেই সুবিধাখিনি চহৰতে পায় আমাৰ ইয়াত এতিয়া এনেই প্ৰিলিমিনিখিনিহে পাওঁ আমি ফতককৈ এই কাটিলে এই কিবা এটা লগাই দিলে বা বেণ্ডেজঅকণ কৰি দিলে অকণমানকৈ চিলাই দিলে বা কিবা এটা কৰিলে কিন্তু টাউনলৈ গ'লে এইখিনি ধুনীয়াকৈ এক্স ৰে চেক্স ৰে কৰাৰ পৰা ধৰি ক'ত দুখ পালে ক'ত কিমানলৈকে কাটিলে বা কি হ'ল মানুহজনে বা মাথাতে পৰি দুখ পালে কিমানখিনি কি হ'ল সেইখিনি তাত গোটেই আলট্ৰাচাউণ্ডৰ পৰা ধৰি মূঠতে চি টি স্কেনৰ পৰা গোটেইখিনি তাৰমানে তাত সুবিধা আছে আমাৰ ইয়াত এনে এয়াহে জাষ্ট মুঠতে কিবা এটা হৈছে হেৰি কৰি দিছে বেণ্ডেজ এটা কৰি দিছে তেনেকুৱা তাৰমানে সেইকাৰণে মই চহৰলৈ যোৱাটো সুবিধা বুলি ভাবোঁ